মই কাৰ্ড সকলোখিনিয়ে চিনি পাওঁ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ভিজা ৰুপে' সকলোবোৰ কাৰ্ডে চিনি পাওঁ ই আমাৰ মানে লেনদেনত মানে বহুতখিনি সহায় কৰে যেনে ধৰি লওক মই কেতিয়াবা শ্বপিং মল এটাত গ'লো তাত শ্বপিং কৰাৰ পাছত যেতিয়া মোৰ হাতত কেচ পইচা নাথাকে দিব কাৰণে কাৰণ তাত তেতিয়া ক্ৰেডিট কাৰ্ডেদি মানে পেমেন্টোও দিব পৰা যায় তাৰপিছত তেতিয়া বা যাত্ৰা কৰিলেও তাত কেচ পইচা নাথাকে কিবা এটা বস্তু লওঁ বুলি ক'লেও মানে আজিকালি চব অনলাইনৰ যোগেদি চব দোকানতে মা পেমেন্টো ক্ৰেডিট কাৰ্ডৰ যোগেদি দিব পৰা যায় ধৰি লওক ক'ৰবাত গ'লে গাড়ীখনত তেল ভৰাব হ'লেও হাতত যদি কেচ পইচা নাথাকে তেতিয়া ক্ৰেডিট কাৰ্ডেদিয়ে পইচাটো দিব পৰা যায় আৰু কিবা এটা বস্তু ই এম আইত ল'লেও আমি মানে বাৰে বাৰে মানে ই এম আইটো দিব কাৰণে গৈ থাকিব দৰকাৰ নাই এই ক্ৰেডিট কাৰ্ডৰ যোগেদিয়ে আমি ই এম আইটো দি দিব পাৰোঁ আৰু ধৰি লওক কিবা কিবি বেলেগ বস্তু আনিলেও আজিকালি চব যো চবতে এইটো সুবিধা থাকে সেইটো কাৰণে আমাৰ সুবিধা হয় আমি য'তে হ'লেও মানে ক্ৰেডিট কাৰ্ডেদিয়েই পইচা টো পেমেন্টো কৰিব পাৰোঁ আৰু মানে আজিকালি ইমান কেচ পইচা লৈ নাথাকিলেও হয় সেইটো এটাও সুবিধা হয় সেই